পুথিভঁৰালৰ পৰা কিতাপ আনি পঢ়িছোঁ যেনে উপন্যাস লিখি মানে ধৰণৰ কিতাপ যেনে মহাৰথী কৰ্ণ আৰু মিৰিজিয়াৰী তাৰপাছতে মোৰ এটা সপোন আছে তেনেধৰণৰ কিতাপ আনিও পঢ়িছোঁহি কাৰণ পুথিভঁৰাল গাঁৱেই হওক বা কলেজেই হওক বা স্কুলেই হওক সকলোতে পুথিভঁৰাল এটা প্ৰয়োজন আৰু উপন্যাস এনেকুৱা এখন উপন্যাস পিছিলোঁ মহাৰ্থী কৰ্ণ মহাৰ্থী কৰ্ণখনত নে গোটেই কৰ্ণ জীৱনৰ কাহিনী বিৱৰণ হৈ আছে আৰু হেৰিয়াৰ মোৰ এটা সপোন আছে খনত এজন ৰুবুল মাউথ বুলি মানুহ এজন ল'ৰা এজন আছিলে সেই ল'ৰা এজনৰ মানে গাঁৱলীয়া তেওঁৰ জেগাৰ কাহিনী তেওঁ গৈ পেলাই আমেৰিকাত হৈ প্ৰতিষ্ঠান এটা খুলি তাত থাকিছিল তেনেকুৱা ধৰণৰ কিতাপো মই পঢ়িছিলোঁ আৰু আমাৰ ল'ৰা ছোৱালীয়েও পুথিভঁৰাল মানে স্কুল বা কলেজেই হওক তেনেকুৱা ধৰণৰ পৰা কিতাপ আনি পঢ়ি আৰু পোন্ধৰ দিনৰ কাৰণেহে পুথিভঁৰালৰ পৰা কিতাপ আনি পঢ়িব পাৰে পো পোন্ধৰ দিন পঢ়ে আকৌ পোন্ধৰ দিনৰ পাছত ঘূৰাই দিব লাগে ফাটিবও নালাগে বা একো হ'বও নালাগে তেনেধৰণৰ কিতাপ পঢ়ি পুথিভঁৰালৰ পৰা উপকৃত হৈছে প্ৰত্যেকখন গাঁও বা কলেজ স্কুলত থকাটো বহুত প্ৰয়োজনীয় পুথিভঁৰাল থাকিলে যিখিনি ল'ৰা ছোৱালীয়ে মানে কিতাপ অন্ততঃ কিনিব নোৱাৰে তেনেকুৱাখিনি ল'ৰা ছোৱালী বহুত উপকৃত হয়